মই চাহপাতৰ ব্যৱসায় কৰিবলৈ হ'লে ব্যৱসায়টোত কেনেকৈ সাফল্য হ'ম সেইখিনি কৰিবলৈ গ'লে প্ৰথম ৰাইজক অলপ কেঁচাপাতৰ বাবে এডভাঞ্চ দিব লগা প্ৰয়োজন হয় তেওঁলোকৰ গাঁৱত কৰম চৰম গাই থাকিবৰ কাৰণে অলপ যদি টকা পইচা মোৰ ফালৰপৰা সহায় কৰি ৰাখোঁ তেওঁলোকে সময়ত মোক পাতখিনি দিয়ে পাতখিনি দিলে প্ৰতি কে জিত মই প্ৰায় কে জিত দুটকাকৈ প্ৰফিট হ'লেও সাফল্য হওঁ তেতিয়া এক লাখ টকা যদি মই ফচাওঁ এক লাখ টকাত প্ৰায় বিছ হাজাৰ টকা প্ৰফিট হয় ঠিক তেনেদৰে দুই লাখ ফচালে দুই লাখত চল্লিছ যাওঁ চল্লিছ হাজাৰ টকা লাভজনক আৰু প্ৰায় কেছ পাত যদি কিনো কেছ পইচা দি কিনো আৰু কেছ পইচাতে যদি মই বিক্ৰী কৰোঁ সেনেকৈ দুই তিনি টকা পাৰ কে জিত লাভ লাভজনক হওঁ আৰু তেওঁলোকক যেতিয়াই সময়ত বিপদৰ টাইমত মই ফাইনেন্স কৰি দিওঁ ফাইনেন্স কৰা সময়ত তেওঁলোকক সময়ত পইচাটো দি দিলে আৰু যেতিয়া প্ৰায় এপ্ৰিল এপ্ৰিল মাহৰপৰা মই কেঁচাপাতবিলাক তেওঁলোকৰপৰা আকৌ পুনৰ কে জি হিচাপত মই উঠাওঁ তেতিয়া পাৰ কে জিত মই দুটকাকৈ যদি পাওঁ এঘৰ এঘৰ মানুহে যদি দুশ কে জি দিয়ে তাত চাৰিশ টকা প্ৰফিট হয় ঠিক তেনেদৰে পাঁচঘৰ মানুহক যদি মই টকা পঞ্চাছ হাজাৰ টকা মেলি দিওঁ তেতিয়া দহ হাজাৰ দহ হাজাৰকৈ এডভান্স দি দিলে মানে তেওঁলোকে যদি প্ৰতিহে মোক যদি সপ্তাহত এশ কে জিকৈয়ো দিয়ে পাঁচশ মানুহে পাঁচশ কে জি দিলে পাঁচশ কে জিত টকা এহেজাৰ টকা প্রফিট হয় ঠিক তেনেদৰে লাভ লাভজনক হ'বপৰা হয় আৰু ব্যৱসায়ত দুটকা পইচা পেলালেহে দুটকা পইচা আহে সেইখিনি কৰিবলৈ যাওঁতে ৰিস্ক লৈ পইচা পেলাবপৰা হ'ব লাগিব আৰু পইচা পেলালেহে পইচা আহে গতিকেলৈ নিজৰ পকেটৰ পইচা যদি অলপ ফচাওঁ তেতিয়া ব্যৱসায়টোত লাভজনক হওঁ আৰু কেঁচপাতত তেনেকৈয়ো প্ৰফিট আছে কাৰণ কেছ কিনো ধৰি লওক সাতাইছ টকা বিকো ত্ৰিছ টকা ঠিক তেনেদৰে পাৰ কে জি তিনি টকা এটা প্ৰফিট থাকিলেও তেনেদৰেও লাভজনক খাবপৰা হয় ব্যৱসায়টোত গতিকেলৈ আমি প্ৰায় ৰাইজক ডিচেম্বৰত চাহ কেঁচাপাতৰ কাৰণে কলম চলম দিবৰ কাৰণে আৰু সাৰ চাৰ সময়ত তেওঁলোকক আনি দিলে তেওঁলোকৰপৰা পাতটো পাই থাকোঁ প্ৰতি কে জিতে যদি পাওঁ ডেৰশ কে জিয়ে প্ৰতি প্ৰতিমাহে পাওঁ তেতিয়া ধৰক বা এদিনত যদি এহেজাৰ কে জি তেনেকৈ ৰাইজৰপৰা কালেকশ্যন কৰিব পাৰোঁ এহেজাৰ টকাত টকা দুহেজাৰ পোৱা যায় ডেইলি প্ৰফিটজনক দুহেজাৰ হয় ঠিক তেনেদৰে পইচা অলপ মেলিলে পইচা অলপ লাভজনক হয় আৰু লাখ টকা যদি মেলি দিয়া হয় লাখ টকাত ভাল এমাউণ্ট এটা নিজলৈ ওলাই আহে মূলধন এস্কট্ৰা আৰু প্ৰফিটটো এস্কট্ৰা প্ৰফিট প্ৰায় দেখা যায় প্ৰফিটৰ কাৰণে দুটকা আমি সেইটো কাৰণে ডিচেম্বৰত পেলাই দিওঁ জানুৱাৰীৰ ফাৰ্ষ্টত সাৰ তেওঁলোকক দি দিওঁ আৰু মাজত একোটা সাৰ দি দিওঁ আৰু তেওঁলোকৰ প্ৰতি মাহে মাহে হিচাপ কৰোঁ হিচাপ কৰাৰ পিছত আমি ভাল এটা এমাউণ্ট তেওঁলোকৰপৰা লাভ কৰিবপৰা হয় যিহেতু পইচা ফচালে পইচাটো ৰিক'ভাৰি হৈ ওলাই আহে আৰু তাৰ প্ৰফিটটো ভাল এমাউণ্ট এটা দেখা যায় সেইকাৰণে চাহপাতত প্ৰায় প্ৰফিটজনক বুলি কেঁচাপাতত প্ৰফিটজনক ভাল প্ৰফিট এটা দেখা যায় আৰু এইবাৰো মই ঠিক তেনেদৰেই চাহ ব্যৱসায়তে জড়িত হৈ আছোঁ আৰু বৰ্তমান ৰাইজক এডভাঞ্চ দিয়া হৈছে আৰু এডভান্সৰ যোগেদি তেওঁলোকৰপৰা পইচাটো প্ৰায় লাভজনক হয় এটা ছিজনত মিনিমাম পঞ্চাছ হাজাৰ আশী হাজাৰ টকা ইনকম কৰিবপৰা হয় আৰু গাড়ী নিজৰ গাড়ী নহ'লেও অসুবিধা এটা হয় নিজৰ গাড়ী হ'লে মানে লাভজনক বেছি হয় কাৰণ কালেকশ্যনটো বেছি হয় সেইকাৰণে নিজৰ গাড়ী হ'লে প্ৰফিট বেছি হয় আৰু আনৰ ভাড়া গাড়ী ল'লে প্ৰফিট কম হয় কাৰণ ভাড়া দিওঁতে নিজৰ প্ৰফিটৰ পইচা অলপ ভাড়াত সোমাই যায় গতিকেলৈ নিজৰ গাড়ী হ'লে অকল তেলৰ খৰচটো আহে সেইকাৰণে লাভজনক বেছি হয়